বিহুৰ বিষয়ে ক'বলৈ গ'লে আমাক বিহু আমাৰ জাতীয় উৎসৱ বিহু আমাৰ তিনিটা বহাগ বিহু কাতি বিহু আৰু মাঘৰ বিহু বহাগ বিহুৰ বিহুৰ আগদিনাখন উৰুকা বুলি কোৱা হয় উৰুকা দিনা গৰুক গৰুক গাত মাহ হালধি সানি গৰুৰ চাট বনাই নৈ পাৰলৈ নি গৰুক গা ধোৱাই গৰুক গা ধুৱাই গৰুৰ গালৈ চাট মাৰি গৰু বিহু পালন কৰা হয় বিহু গৰু বিহুৰ পিছদিনাখন মানুহৰ বিহু বুলি কোৱা হয় মানুহৰ বিহুত ডাঙৰে অ' সৰুৱে ডাঙৰক আদৰণি জনায় নতুন কাপোৰ কানি সকলোৱে পিন্ধে পিঠা পনা আদি চিৰা পিঠা সকলোখিনি বস্তু যোগাৰ কৰা হয় আৰু বিহুত কণ কণ ল'ৰা ছোৱালীসকলে মিলিজুলি হুঁচৰি গায় আৰু গাঁৱৰ ৰাইজে মিলিও হুঁচৰি গায় পিঠাপনা জলপান আদি গোটাই সকলো ঘৰখনৰ সকলো মানুহে মিলিজুলি বিহু খায় তাৰপৰা ইজনে সিজনৰ ঘৰলৈ যায় বিহুত সকলোখিনি নিয়ম কৰা হয় মাঘৰ বিহু মাঘৰ বিহুত মাঘৰ বিহুক ভোগালী বিহু বুলি কোৱা হয় ভোগালী বিহুত ধান চাউলেৰে ভৰপূৰ হৈ থাকে হেইকাৰণে সেই বিহুক ভোগালী বিহু বুলি কোৱা হয় ভোগালী বিহুতো তেনেদৰে চিৰা পিঠা সকলোখিনি যোগাৰ কৰা হয় ইজনে সিজনক আদৰণি জনোৱা হয় আৰু ইঘৰৰ মানুহ সিঘৰলৈ ইজন ইঘৰ ইঘৰৰপৰা সিঘৰলৈ মানুহ যোৱা হয় চিৰা পিঠা সকলোখিনি গোটাই ঘৰখনৰ সকলো মানুহে চাহ জলপান খোৱা হয় তাৰপৰা মাঘৰ বিহু দিনাখন ৰাতিলৈ ভোজ খোৱা হয় মেজি জ্বলোৱা হয় সেইখিনি সকলোখিনি নিয়ম কৰা হয় কাতি বিহুত কাতি বিহুক আমি কঙালী বিহু বুলি কোৱা হয় কাৰণ কাতি বিহু সকলো বস্তুৰে অভাৱ হয় সেইকাৰণে কাতি বিহুক কঙালী বিহু বুলি কোৱা হয় তথাপিও কাতি বিহুত কাতি বিহুতো পিঠা পনা সকলোখিনি যোগাৰ কৰা হয় ৰাতি তুলসীৰ ওচৰত চাকি চাকি বন্তি জ্বলোৱা হয় পথাৰত শস্য ভাল হ'বৰ কাৰণে চাকি বন্তি জ্বলোৱা হয় আৰু তুলসীৰ ওচৰত প্ৰসাদ দিয়া হয় কণ কণ ল'ৰা ছোৱালী ঘৰৰ সকলোৱে মিলি প্ৰসাদ খোৱা হয় তেনেদৰে কাতি বিহু পালন কৰা হয়